ট্ৰেডমিলৰ ট্ৰেডমিলটোত দৌৰাতকৈ ৰাস্তাত দৌৰাটো বেছি উপযুক্ত ট্ৰেডমিলটো হৈছে এটা বৈদ্যুতিক সৰঞ্জাম তাত এটা সময়তহে মানে দৌৰিবলৈ সময় এটা থাকে কিন্তু মুকলি ৰাস্তাত দৌৰিবলৈ তোমাৰ যিমান ইচ্ছা সিমানেই দৌৰিব পাৰা সেইটো এটা মানে ভাল ব্যায়াম হয় আমাৰ বয়সৰ মানুহৰ কাৰণে মানে ট্ৰেডমিলটো ইমান উপযোগী নহয় মুকলি আকাশৰ ৰাস্তাত মানে দৌৰাটোহে বেছি ভাল স্বাস্থ্যৰ কাৰণে